এইটো ক'ত লাগিছে নিতুমণি বিল লাগিছে নে ক'ত কি কৰিছে কিহেৰে গৰু অ গৰু সোমোৱালা নেকি ময়ো এইয়া গৰুটো ময়ো এইয়া গৰুকেইটা সোমোৱাই যেনে তেনে হাত ভৰিকেইটা ধুই জোহালৰ গুৰিতে বহিছোঁ অকণমান কঁকালটো পোনাইছোঁ পাই ইমান ভাগৰ লাগিছে তাপা ছোৱালীহঁতৰ ঠিক অঁ কওক অঁ আজি দেয়া অ হৈছিলে হৈছিলে হৈছিলে হেৰি মিটিং হৈছিলে আজি আজি জুটি কৰে আজি খানাও হৈছিলে

অঁ পায় পায় আমাৰ এতিয়া ল'নৰ এতিয়া এপ্লাই কৰা হৈছে ডেৰ লাখ আপোনাকৰ অঁ দিব লাগিব দিব লাগিব এতিয়া পোন্ধৰ তাৰিখৰ পিছতহে হ'ব আজি নহ'বই আজি মিটিং হৈ গ'লেই নহয় এতিয়া নৱেম্বৰ পোন্ধৰ তাৰিখতে পাব পোন্ধৰ তাৰিখেহে আকৌ মিটিং হ'ব অঁ কি তেৰ তাৰিখে

এবাৰ চাহ খাবলে চাহ খোৱালে চাহ খালো হোটেলৰ মিঠাই বুন্দিয়া ভুজিয়া তাৰপা পেৰা এনেকে দহজনী আৰু মানুহ আমি দহজনীহে আৰু এতিয়া ধুনীয়াকে খাই বৈ আৰু আহিছোঁ তাপা আকৌ মোৰ আলহী আহিব কাইলৈ তাৰ কাৰণে আকৌ ৰাওনাপালে গ'লোঁ বজাৰ কৰি আনিলোঁ তাৰপা আকৌ তাৰপা আকৌ ইফালে মাছৰ খবৰ দিলোঁ কাপোৰ কানি আনিবলৈ গ'লো তাৰপিছত এতিয়া কাপোৰ ঢেৰ লাগে নহয় অকল এখন দুখন নহয় চেলেং কাপোৰ লাগিব দুখন গামোচা লাগিব দহখন তাৰপিছত আকৌ ছোৱালী ভাল ভাল ছোৱালীহঁতে ভাল কাইলে বিয়ৈ আহিব বিয়নী আহিব তাপা বমাক আহিব আহিব ককা খোৰাকহঁত আহিব তাৰপা ভিনিয়েক আহিব এনেকে ভাগিনীয়েক আহিব সেই মানুহ এগাল আহিব আৰু কি ক'ব আৰু এতিয়া এই দবল খানা ছোৱালীজনীৰ পিছতে আপুনিও পাৰিলে এপাক আহিব দেই খাবলে মই আৰু ফ ফোনত ফোনত অঁ ফোনতে মাতিছোঁ বেয়া পাব নালাগে দেই যাবলে মোৰ সময় নাই আকৌ আমাৰ চাইকেল নাই বাপেক যাবলৈ চাইকেল নাই নহয় সেইকাদিকে নিমিলে আপোনাক মই ফোনতে মাতিছোঁ আৰু দেই অ অ ছোৱালী গৈয়ে আছে অঁ ছোৱালী আজি আজি দেওবাৰ কাইলৈপা যাব কাইলৈ মেট্ৰিক এইবাৰ মেট্ৰিক দিব আই পঢ়া শুনা হোৱাই নাই টিউশ্যনে টিউশ্যন এইকেইদিন দিয়া নাই এই আমাৰ বত্তা ল'ৰা এটা অ বৰ্তা দেৰি মানে ল'ৰা এটাই নাতিনিয়েক এটা তাই পৰীক্ষা টিউশ্যন লৈ আছে সি আকৌ নাই সি লখিমপুৰলৈ গ'ল তাহাতঁৰ মামাক এজন ঢুকালে তাপা মামাকজন ঢুকালে কালি দহা কাজ গৈছেহে কিজানি কাইলে পাইহি নে নেপায়হি আৰু মুঠতে পৰীক্ষালে আহিব তাকে দিছোঁ আৰু কি কয় আৰু নিজেও পঢ়িব লাগিব টিউশ্যনলও কথা নাই নিজেই ভালকে পঢ়িলে আ পাছ কৰিব নপঢ়িলে টিউশ্যন কৰিনো কি লাভ পঢ়িব লাগিব অঁ কওক অঁ মই কোৱা শুনিছোঁ দেখা নাই কেনেকুৱানো এইখন বিশালখন যাব লাগিব যাব লাগিব কেতিয়া যাবা সময়টো উলিয়াবাচোন মই এতিয়া আকৌ কাইলৈ যাব নোৱাৰিম অঁ পৰহিলৈ যাব পাৰিম বাৰু কাইলৈ যাব নোৱাৰিম মোৰ কাইলৈ আলহী আহিব নহয় গম পাইচাই নহয় কাইলৈ আলহী আহিব আকৌ দিনটোৰ কাৰণে খুপিব লাগিব নহয় আলহী আহিলে দিনটোলৈ আকৌ ধৰ বদ হাঁ এই অঁ মই হেমেনিৰ এই ছেটাছটো পাইছিলোঁ সেমেনি আঠ লাখ টকা বিক্ৰী হৈছে এই প্ৰথম যিদিনা খুলিছে আঠ লাখ টকা তাৰ পাঁচদিনা পাঁচ লাখ টকা তাৰমানে এনেকে লাখৰ ওপৰতহে বিক্ৰী হৈছে ইমানেই মাজুলী হৈছে মানে আমাৰ মাজুলীৰ মানে এইখন প্ৰথম প্ৰথম দোকান হেনো মই এই মোবাইলত দেখি আছোঁ তাত মানে অইন নহয় আৰু মানে নিজে গৈ আনিব লাগিব আৰু মানে বাহিৰত আহি পেলাই পইচাটো দিব লাগিব ওলাই আহিব লাগিব যদি তুমি তাত কিবা এটা লোৱা কলঙকে বাজি যাব এইখন কেনেকুৱা দোকান মই দেখি পোৱা নাই দেই এইখন দোকান মই যদি যোৱা তেতিয়াহ'লে পৰহিলে ওলাবা দেই পঠিয়াই পেলাই যাম মই গাড়ী গা আহিম দিয়া গাড়ীখনো মাটি দিবা দেই গাড়ীখন এতিয়া এই অৰুণৰখনেকে মাতা নে জয়ন্তৰখনকে মাতা এই অৰুণৰখনকে মাতিবা আৰু সৰু গাড়ী মই কিনিবলৈ মানে কি আৰু এতিয়া ছোৱালীজনীটো দিব লাগিব প্ৰথম কিনিব লাগিব আৰু কাপ প্লেটৰ ছেট এটা দুটা আকৌ তোমাৰ গিলাছৰ ছেট এটা জাৰ এটা তাৰপিছত হটকেছ এটা পাছত বেগ এটা বাল্টিংএটা তাৰপিছত তাৰপিছত আকৌ কাপোৰ এনেকুৱা ধৰণৰ বস্তু কিনিব লাগিব এনেকুৱা ধৰণৰ অঁ আপুনি কি কিনিব আপুনি কি কিনিব অঁ ময়ো তাকেহে

জোটা নহয় পাম্প শ্বু মোৰ ইহঁতৰ বাপেকলৈ অ সস্তাতে পাই বুলি কোৱা নাই অফাৰ দিয়ে হেনো পাঁচ কেজি দাইল আনিলে তিনি কেজি চেনি দিয়ে বুলি কোৱা শুনিছোঁ ভাবিছোঁ অঁ তাকে ময়ো এতিয়া ভাবিছোঁ সেইটোকে মই বাৰু দাইল আলুটো হ'ব আধুই মোৰ আকৌ এইয়া আকৌ লে তাত হেৰিও পায় নহয় এই কি বুলি কয় ল'ৰা ছোৱালী আছে নহয় আকৌ বিয়া চাই মান খাবলে মান খোৱা এইবোৰ ল'ৰা ছোৱালীয়ে কাপোৰো কিনি নিব লাগিব সৰু সৰু কাপোৰ ফৰক এইবো পায় তাপা আকৌ ল'ৰা দুটালৈ জীনছৰ পেণ্ট ছাৰ্ট এইবোৰ এনেকুৱা এনেকুৱা সৰু সৰু ল'ৰা দহ বছৰীয়া বাৰ বছৰীয়া এইবিলাকলেও দিব লাগিব তাৰপিছত আকৌ ম মই আকৌ তাইক দিবলগীয়াখিনিও দিব লাগিব তাৰপা তেনেকুৱাই আ কথাবোৰ আপুনি এতিয়া কেতিয়া পৰহিলৈ যোৱাটো কৰিলে তাৰপিছত হেৰি নহয় ল'ৰা ছোৱালীৰ ইস্কুল কাইলে আজৰি নাই কাইলে আজৰি নাই পৰহিলে যাম আৰু সেই কেছ এটা এই ল'ছালিবোৰ অতাই থৈ মেলি যাব পাৰিম আকৌ ল'ছালি ইস্কুলত পোৱালে পাবহি লাগিব এটামান বজাতে যাম আৰু বুজিছে নে মানে অঁ কি খুৱাই মেনি এটা নহয় বাৰটামান বজাত যাম তেতিয়া আকৌ দুটা বজালে ঘূৰি আহিব লাগিব এহেঁত তিনিটা বজাত পাবহিয়ে নহয় সেইটো কেছ মানে কেছটো সেইটো নহ'বা আকৌ দিগদাৰ হ'ব নহয় ল'ৰা ছোৱালী কাৰণে ভাতে পানীয়ে জঞ্জাল কোনে বনাই দিব মই ভাতকেইটা বনাই থৈ যাম দাইলকণৰ সৈতে আৰু মায়ে বাঢ়ি মেলি দিব আক তাপা সেয়াকাৰণে আমি হেৰি কৰিছোঁ আৰু যেনিবা তাপা চাহটো কিহে খোৱা হ'ল মই হেৰি ৰুটি মাৰিলোঁ তাৰপিছত আকৌ হেৰি এই ছোৱালীজনীয়ে আকৌ ক'লে মাঁ মই ৰুটি চাহে নাখাও ভাজি অকণ বনাই দে তাপা আলু ভাজিলোঁ পিঁয়াজ আলু এনেকে ভাজি দিলোঁ আৰু ভাজি পেলাই তাই ৰুটিয়ে খাইছে মই যেনিবা হেৰি খালোঁ মই শুদা ৰুটিয়ে চাহ খালোঁ বাপেকেও শুদা ৰুটিয়ে চাহ খালে তাই আকৌ ৰুটি ভাজি সতেহে খাই ভাল পায় মোৰ সৰু ছোৱালীজনীয়ে ৰুটি ভাজি খাই বৰ ভাল পায় তাই ৰুটি ভাজি অ মই মই ৰুটি ভাজি বৰ ভাল পাও খাই মই মই আকৌ হেৰি খাই মই আকৌ এই ভূজিয়া পেকেট মই এতিয়া এই দোকানৰ পৰা আনি থৈছোঁ হেৰি নিমকি পেটি আৰু এই বেকাৰী যে অকণ অকণ বেকাৰী পেটিটো ইমান ভাল লাগে এইবোৰ যে হেৰি থকা তিন থকা বৰ ভাল লাগে খাই তেনেকৈ আনি থৈছো বোলো খাম আৰু এতিয়া হেৰি এবাৰ খালোঁ ৰাতিপুৱালে সেয়া খাব লাগিব তাইক উলিয়াই দিলে গোটেইকেইটা খাই পেলাব সেইকাৰণে থৈ দিছোঁ লুকুৱাই এই আমাৰ ঘৰত হেৰি আমাৰ ঘৰত মাছ মাছ মাছ মাছে বিলাহীয়ে জাতিলাৱে বনাব লাগিব সেয়াই খালেহে হ'ব আৰু কি পাম আও তাৰপা আকৌ হেৰি কবি আনিছে কবি আলু ভাজি আৰু ৰঙালাও দি এনেকেই খাব লাগিব তেনেকৈ নেখালেনো কেনেকৈ খাম আৰু আৰু অইন বস্তু নাই নহয় দোকানত আৰু মাছ আছে আৰু বিলাহী আছে জাতিলাও আছে হেৰৌ জাতিলাওটো পঞ্চাছ টকা লৈছে ঔ ইমান দামেই পাচলি কেনেকৈ কিনি খাবা মোৰ ফুলিছে আৰু লাগিবগৈ আৰু আমাৰ জাতিলাও লাগিছেগৈ ফুলিছে আৰু খাম আৰু নিজে নিজৰ ঘৰতে খাম আজি জাতিলাও এটা আনিছে পঞ্চাছ টকা ইমান দানেই কেনেকৈ খাম আৰু এইবিলাক তাকেহে পায় এতিয়া তেতিয়াহ'লে মই কাইলে যাবলৈ তে সেইটো কথা হ'ল দেই আপুনি আৰু ছোৱালীহঁতৰ ভাল নহয়

অঁ মইও তাই ভাল পেটটো বিষালে বুলি ক'লে গোটেই কন্দা কটা হোৱা তাৰপা আৰু দৰব আনি খোৱালতহে ছোৱালীজনীয়ে অকণমান ভাল পাইছে লাহলে গৈছে নে নাই মালিক মালিক ঘাঁহলে যায় নে নাই অঁ আমাৰ আজি ঘাঁহ দুবাৰ কাটি থৈছে হেৰি নহয় আকৌ কাইলৈ আলহী আহিব ঘাঁহ ল'ব নোৱাৰি নহয় গম পাই নে নাই সেইটো কথা ঘাঁ ঘাঁহলে যাবলে সময় আমিয়ে যাম আমিয়ে যাম মতা মতা মানুহ বিশাললৈ যাবলৈ সময় নাই আমিয়ে যাম আৰু অ হ'ব বাৰু দেই কাইলৈ পাতিম আৰু